দাদা মোৰ কিমান টাইম লাগিব বাৰু চান্দমাৰীলৈ মোৰ আজি দেৰিয়েই হৈ গৈছে মানে চাৰে ন বজাতটো পাবগৈ লাগে

আৰু ৰাস্তাটোও ইফালে ভাল নহয় দেৰি হ'লে মোৰ অলপ দিগদাৰে হ'ব আজি কিমান মান টাইম আনুমানিক লাগিব বাৰু কওকচোন এনেই মই এইটো ৰাস্তাইদি গৈ পোৱা নাই যে আজি প্ৰথম গৈছোঁ

যিমান পাৰে আপুনি অলপ বেগাই চলাওঁক আৰু